শিক্ষকতা মোৰ খুব প্ৰিয় সৰুৰ পৰাই মোৰ শিক্ষক হোৱাৰ খুব এটা মন আছিল আৰু সেই সূত্ৰে মই শিক্ষকতা কৰোঁ বৰ্তমান আৰু বিশেষকৈ শিক্ষকতা কৰি মোৰ এইকাৰণেই ভাল লাগে ল'ৰা ছোৱালীৰ লগত মানে থাকিব পাৰি ল'ৰা ছোৱালীৰ লগত থাকিলে মানুহৰ এনেও মনবিলাক ভাল লাগে আৰু সিহঁতক মানে গোটেইখিনি আৰু নাগৰিক হিচাপে গঢ়াৰ ক্ষেত্ৰতো শিক্ষকতকৈ মহান বৃত্তি আন একো হ'ব নোৱাৰে সেইকাৰণে মোৰ শিক্ষকতাতো খুব প্ৰিয় আৰু মই হেপীও হয় শিক্ষকতা কৰি তাৰপিছত সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে বিশেষকৈ যিকোনো বেয়া চিন্তাৰ পৰা আঁতৰি থাকিব পাৰি বা সিহঁতৰ লগত টাইম স্পেণ্ড কৰিও ভাল লাগে সৰু সৰু আড্ডাবিলাক সিহঁতক মৰম কৰোঁ সিহঁতক কিবা এটা সৰু বস্তু দিলেই সিহঁত সুখী হৈ যায় বা যেনেকুৱাকৈ আমাৰ লগত লাগি থাকে যেন মাক দেউতাকে কথা ক কথা ক'লেও মানে সৰু ল'ৰা ছোৱালীয়ে ইমান নুশুনে কিন্তু শিক্ষকে যদি কয় এইটো নকৰিবি এইটো কৰিব নোৱাৰে মানে নেলাগে বা আমি যদি কিবা ভুলকৈও শিকাওঁ না বাইদেউ এইটো কৈছিলে গতিকে মানে বাইদেউ কোৱাটোৱে হয় আৰু কোনো কাৰণত মাক দেউতাকৰ কথাও সিহঁতে মানি নলয় গতিকে আৰু মৰমো আছে আদৰ আছে সন্মান আছে এই বৃত্তিটো সেইকাৰণে এই বৃত্তিটো খুব ভাল লগা আৰু মানে শিক্ষক শিক্ষকতকৈ ডাঙৰ বৃত্তিহেন মানে আন একো নাই পিতৃ মাতৃৰ পাছতেই শিক্ষকৰ স্থান গতিকে শিক্ষকতাটো মানে খুবেই প্ৰিয় কিন্তু তথাপিও মানে মোৰ ভৱিষ্যতৰ কেৰিয়াৰক লৈ যাতে আৰু ওপৰত যাব বিচাৰোঁ বা হায়াৰ লেভেলৰ এনেকুৱা হাইস্কুলেই হওক বা হায়াৰ ছেকেণ্ডেৰী লেভেল তেনেকুৱা ধৰণত মানে চাকৰি কৰিব মন আছে আৰু মানে বিভিন্ন ধৰণৰ মোৰ এগ্জামবিলাক দিব মানে দিব মন আছে আৰু গতিকে ওপৰত যাব বিচাৰোঁ অকল শিক্ষকতা কৰিয়েই বা অকল মানে তলৰ ল'ৱাৰ মানে হেৰিকে পঢ়াই থাকিব মন নাই বা অলপ ওপৰত গ'লে আৰু অলপ কথা জানিব পাৰি আৰু মানে এক্সপেৰিয়েঞ্চবিলাক বেছি হয় বা বিভিন্ন ধৰণৰ কথাৰ কাৰণেও মানে মোৰ মন আছে কিবা এটা কৰাৰ কাৰণে সেইকাৰণে মই মোৰ কেৰিয়াৰক লৈ আৰু আগবাঢ়িব বিচাৰোঁ অকল এনেকৈ এইখিনিতে থাকিবৰ কাৰণে সীমাবদ্ধ থাকিবৰ কাৰণে ইচ্ছা নাই তথাপিও শিক্ষকতাটো মহান বৃত্তি বুলি ভাবোঁ আৰু এই বৃত্তিটো এৰিবও ইচ্ছা নাই ওপৰত যাব ইচ্ছা আছে যাতে হায়াৰ লেভেলত যাব পাৰোঁ কিন্তু তথাপিও শিক্ষকতাটো মোৰ খুবে প্ৰিয় গতিকে এই বৃত্তিৰ পৰা বহুত কথা শিকিছোঁ নজনা কথা শিকিছোঁ মানুহৰ লগত চিনাকি হৈছোঁ বা গাৰ্জেন মানে যিবিলাক মানুহে শিক্ষক বুলি ক'লে সন্মান কৰে অলপ আদৰ সাদৰ কৰে অলপ মানে বেলেগ ডিপাৰ্টমেণ্টবিলাকত চাকৰি কৰাতকৈ শিক্ষকতাটো কৰি যদিও মানে সৰু চাকৰি যেনিবা মানে তথাপিও এটা আদৰ সন্মান মৰম পায় মানুহৰ পৰা সেইকাৰণে আচলতে ভাল লাগে আৰু ল'ৰা ছোৱালীৰ বান্ধোনত সোমাই গ'লে তৎক্ষণাত এৰি অহাটো সিহঁতক সম্ভৱ নহয় মায়াজালৰ নিচিনা হয় ঘৰৰ এটা পৰিয়ালৰ নিচিনা ফেমিলি নিচিনাকৈ থকা হয় গোটেই ষ্টাফটো গতিকে খুব ভাল লগা বৃত্তি আৰু কিন্তু ভৱিষ্যতক লৈতো মানুহ সচেতন হয় আৰু আজিকালি বিভিন্ন ধৰণে মানুহ ওপৰত গৈছে পুৰুষেই হওক মহিলাই হওক গতিকে ওপৰত যাবলৈ হ'লে নিজৰ কেৰিয়াৰক লৈ সচেতন হ'বলৈ হ'লে মানুহে এপিএছচি এপিএছচি এইবিলাক তৈয়াৰ কৰিব লাগে মই ভাবোঁ আৰু বিভিন্ন ধৰণৰ ভাল ভাল ৰেংকত যাব লাগে ল'ৰা ছোৱালী সকলো সমান আজিকালি গতিকে ছোৱালীয়ে হওক ল'ৰাই হওক সকলোৱে আগবাঢ়ি যাব লাগে কিন্তু নিজকে প্ৰথমে নিজকে কিবা এটাত মানে প্ৰতিষ্ঠা নিজকে কৰিবৰ কাৰণে সৰু বৃত্তিত যিকোনো চাকৰিয়েই হওক গৰ্মেণ্ট চাকৰি সৰু চাকৰি পালেও মানুহে কৰাটো উচিত মই ভাবোঁ কাৰণ আজিকালি চাকৰি পোৱাটো সম্ভৱ নহয় গতিকে চাকৰি এটা পালে মানুহে প্ৰথমে তাত সোমাই ল'ব লাগে তাৰপিছত মানুহে ভৱিষ্যতৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব পাৰে মই ভাবোঁ এইটো ভাল বেষ্ট এটা মানে পন্থা গতিকে সেইটো ল'ব লাগে আৰু বহুতেই কিন্তু বেয়া পায় শিক্ষক বুলি ক'লে এই আমনি পায় বা এনেকুৱা আৰু এই শিক্ষকনো হ'মনে ডাঙৰ ডাঙৰ চাকৰি কৰিম ডাঙৰ কেৰিয়াৰক লৈ কিছুমান বেছি সচেতন এইবিলাকে বেয়া পায় শিক্ষকতা কৰি বা ইমান কম হেৰি বা ইমান এনেকুৱা এটা হেৰিত থাকিব ইচ্ছা নকৰে কিছুমানে আৰু কিছুমানে অৱশ্যে ভাল পায় কিন্তু মই খুব ভাল পাওঁ মই সৰু ল'ৰা ছোৱালীৰ লগত থাকি খুব ভাল পাওঁ সিহঁতক মানে সিহঁতৰ লগত টাইম স্পেণ্ড কৰি মই বিৰাটেই আনন্দ অনুভৱ কৰোঁ আৰু মানে শিক্ষকতা কৰিলে এনেকুৱা হয় যে আপুনি মানে যিহেতুকে ল'ৰা ছোৱালীক সৰুৰ পৰাই গঢ় দিয়াত মাক দেউতাকৰ পিছতে শিক্ষকৰ স্থান গতিকে শিক্ষকতা মানে সেইটোৱে আৰু নিজৰ বৃত্তিটোক কেতিয়াও কম বা বেয়া হেয় জ্ঞান কৰিব নালাগে এটা ভাল নিজকে ভালভাৱে প্ৰিপেয়াৰ কৰি লৈ ল'ৰা ছোৱালীক সু মানুহ হিচাপে সু মানে নাগৰিক হিচাপে গঢ়াৰ ক্ষেত্ৰত শিক্ষকতকৈ মহান মানে বৃত্তি আন একো হ'ব নোৱাৰে গতিকে শিক্ষকে নিজৰ বৃত্তিটো মই ভাবোঁ দায়িত্ব সুকলমে পালন কৰাটো উচিত এইটো প্ৰথম কথা এইটো কৰিবলৈ চবেই যত্ন কৰিব লাগে কিছুমানে হে মানে নিজৰ ডিউটিটোক হেয়ামী কৰে বা কিছুমানে পইচাৰ কাৰণে চাকৰি কৰিছে এনেকুৱাও আছে কিছুমান কিন্তু এনেই আৰু পইচাটো ল'ম নিজৰ হেৰিটো ল'ৰা ছোৱালী যি হয় হ'ব এইটো আচলতে বেয়া কথা নিজকে ভালকৈ প্ৰিপেয়াৰ কৰিব লাগে আৰু মানে ল'ৰা ছোৱালীকো মানুহ হিচাপে গঢ়াত চেষ্টা কৰিব লাগে এইখিনি এইখিনিয়েই আৰু ভৱিষ্য় তকলৈয়ো সচেতন হোৱা উচিত নিজৰ কেৰিয়াৰক লৈ মানুহ সচেতন হ'ব লাগে